মই প্ৰায় পিন্ধি থকা মোৰ জীন্স পেণ্ট এটা আছে জীন্সটো পিন্ধি বহুত আৰাম বহুত মানে আৰামদায়ক মানে ভাল লাগে আৰু পিন্ধি বহুত জীন্সটো তাৰ কোৱালিটিটো ভাল আছে